বাইকেৰে ভ্ৰমণ কৰা বুলি ক'লে বাইকেৰে গুৱাহাটীৰপৰা শ্বিলঙলৈ গৈ পাইছোঁ ভ্ৰমণ কৰি পাইছোঁ আৰু এইটো এটা সুন্দৰ অনুভৱ মানে আছিলে গৈ বহুত ভাল লাগিছিলে গোটেই ৰাস্তা বা তাৰ পৰিৱেশ যোনটো হয় শ্বিলঙৰ সেই বস্তুখিনি চাই ভাল লাগিছিল আৰু ছিল বাইকত বুলি তেনেকুৱা ক'বলৈ গ'লে এই বেছি টাইম বহিব নোৱাৰি কঁকালৰ বিষ হয় সেইকাৰণে চুটি বা ওচৰ জেগাবোৰত গৈহে বেছি ভাল লগা ভাল লাগে মানে মোৰ কথা ক'বলৈ গ'লে সেই তেনেকুৱা আপুনি কোনো আৰু তেনেকুৱা পৰামৰ্শ মানে কি শুনা পাইছোঁ যে এনেকুৱা পাহাৰীয়া জেগাবিলাকত বাইকেৰে গৈ খুব ভাল লাগে তাৰ যোনটো পৰিৱেশ যিবোৰ দৃশ্য সেই দৃশ্যবোৰ চাই পেলাই ভাল মনটো ভাল লগা যায় বুলি শুনা পাইছোঁ আৰু কেতিয়াবা মন আৰু আছে আগলৈ যদি তেনেকৈ আমাৰ ঘৰত তেনেকৈ বাইক এখন লোৱা হয় তেন্তে যাবলৈ নিশ্চয় মনটো আছে